হেল্ল' হেল্ল' ছাৰ মই বিজয়ে কৈছিলোঁ আপোনাৰ ছেকেণ্ড ইয়াৰৰ বিজয় শইকীয়া হয় মই ছাৰ আপোনাক কথা দুটামান জানিবলৈ ফোন কৰিলোঁ ছাৰ মোৰ মানে অকণমান ছাৰ এইকেইদিন যোৱা নাই মই ছাৰ অকণ অসুস্থতা শাৰীৰিক সেইকাৰণে মই মানে ছাৰ যাব পৰা নাই এতিয়া ক্লাছকেইটা যিহেতু ছাৰ মিছ হ'ল মই মানে অকণমান আহোমসকলৰ বিষয়ে ক্লাছকেইটাত যি বুজাইছিলে ছাৰ থাকি গ'ল সেইকাৰণে মই ভাবিলোঁ ছাৰ আপোনাক ফোন এটা কৰি ছাৰ জাষ্ট এই মানে ফা ফাৰ্ষ্টৰ যিখিনি প্ৰথম যিখিনি আছিলে আহোমসকলে প্ৰতিষ্ঠাৰ পৰা ধৰি লৈ কোন আছিলে ৰজা কি কেনেকৈ সেইখিনি ছাৰ অকণমান মানে মোৰ খেলি মেলি হৈ আছে আৰু ভালদৰে নেজানো সেইকাৰণে ভাবিলোঁ আপোনাক ফোন এটা কৰি সুধি লওঁ বুলি ভাবিলোঁ ছাৰ

হয় হয় হয় হয় হয় হয়

হয় হয় হয় হয় হয়

হয় হয় হয় হয় মইতো ছাৰ চিন ৰাখি থৈছোঁ বাৰু

হয় হয়

হয় হয় হয় আৰু ছাৰ এইটো এইটো হয় স্বৰ্গনাৰায়ণ বুলি যে কৈছিলে তেওঁ কোনজন ৰজা আছিল বাৰু হিন্দু নামটো যাৰ স্বৰ্গনাৰায়ণ যে তেওঁ হয় হয় হয়

হয় হয় হয় ছাৰ ইমানখিনিয়ে বাৰু মোৰ বিশেষ মানে কি আপুনি থূলমূল আভাসখিনি দি দিলে ছাৰ থেং ছাৰ ধন্যবাদ তাৰ কাৰণে হয় হয় ঠিক আছে ছাৰ বাকীখিনি মই তাতে চাই ল'ম দিয়ক